হেল্ল' অঁ কওকচোন কিবা দৰকাৰ আছিলে অঁ বাইদেউ এতিয়া নাই কিবা দৰকাৰ আছিলে

অঁ এতিয়া নেপায় আপুনি এতিয়া মই হেৰি মই এপইণ্টমেণ্টটো অঁ লৈ থ'ম বাৰু অঁ অঁ অঁ অঁ ঠিক আছে দিয়ক ঠিক আছে হ'ব